কইনাক বিশেষকৈ মানুহে সজোৱা বস্তু বা কাপৰ ছেট হওক বা বিছনা চাদৰ হওক সেইবোৰ দিব হেৰি কৰে আৰু কইনাক বিশেষকৈ গহণা আৰু যোনবোৰ লাগতিয়াল বস্তু সেইবোৰ দিয়ে আৰু যৌতুক হিচাপে সেনেকুৱা আমাৰ অসমত নাই কিন্তু যদিহে কইনা ঘৰে নিজৰ ইচ্ছামতে দিব খোজে বা দিব বিচাৰে তেতিয়া দিব পাৰে আৰু কিছুমান মানুহে সেই যৌতুক ল'ব নিবিচাৰে কিন্তু কইনা ঘৰে নিজৰ মৰম হিচাপে বা প্ৰয়োজনীয় বস্তুবোৰ যোনবোৰ মানে লগত লাগতিয়াল বস্তু সেইবোৰ দি পেলাই সিহঁতৰ নিডছবোৰ পূৰণ কৰিব খোজে